আমাৰ সংস্কৃতিত বিশেষকৈ ৰংগুলী বনোৱা যেতিয়া দীপাৱলী আহে সেই দীপাৱলীত আমি ঘৰৰ বাৰাণ্ডাতে হওক বা বাটতেই হওক তাত আমি ৰংগুলী বনাওঁ ধুনীয়া ধুনীয়া প্ৰথমতে আঁকি লওঁ তাৰ পিছত ৰঙবোৰ ওপৰত দি দি পেলাই আমি সেই ৰংগুলী বনাওঁ তাৰ পিছত আৰু কপালতো সেন্দুৰ লগোৱা হৈয়েই তাৰ উপৰিও পৱিত্ৰ সূতা পিন্ধা আৰু মন্দিৰলৈ পূজা কৰিবও যোৱা হয় মন্দিৰলৈ আমি যেতিয়া পূজা কৰিবলৈ যাওঁ তাত তেতিয়া আমি পিউৰ সূতাৰ কাপোৰ পিন্ধি যোৱা হয় ধুনীয়া ধুনীয়া যাতে আমি গৰমতো ধুনীয়াকৈ কম্ফৰ্টেবল হৈ যাব পাৰোঁ আমি অশান্তি নাপাওঁ তেনেকৈ আমি যোৱা হয় এই এনেকুৱা কাম এনেকুৱা কামবোৰ আমাৰ সংস্কৃতিত গুৰুত্ব দিয়া হয়